আমাৰ অসমত বহুত সাংস্কৃতিক পৰম্পৰা আছে যেনেকে জন্মৰ পৰা মৃত্যুলৈ যেনেকে শুদ্ধিকৰণ কৰে তাৰপিছত অন্নপ্ৰসন্ন হয় লাইক যেতিয়া কেঁচুৱাটো জন্ম হয় শুদ্ধিকৰণ তাৰপিছত অন্নপ্ৰসন্ন হয় তাৰপিছত মৃত্যু হ'লেও বহুত ৰীতি নীতি আছে যেনেকে শ্ৰাদ্ধ হয় ভোজ হয় ইত্যাদি আৰু তাৰে মাজত বিয়াতো বহুত ৰীতি নীতি থাকে বিয়া ভিতৰতো বহুত ৰীতি নীতি থাকে আৰু যদি ছোৱালী হয় তেতিয়াহ'লে ইহঁতৰ তোলনি বিয়াও হয় তাতেও বিভিন্ন ৰীতি নীতি পালন কৰি তোলনি বিয়াটো পাতে ল'ৰা হ'লে ইহঁতৰ লগুণদানি হেনেকে বহুত হয় আৰু এপাৰ্ট ফ্ৰম দিছ আৰু বহুত ৰীতি নীতি আছে যেনেকে বৰ সভা মহোহো ওজাপালি আৰু যেনেকে আৰু নাম হয় ওজাপালিত থিয় হৈ নাম গায় আৰু নাম নাম হয় আৰু আৰু বহুত আছে যেনেকে অসমত বিহু পালন কৰে তাৰপিছত দুৰ্গাপূজাও পালন কৰে বিহুত বিহুতো বহুত প্ৰকাৰৰ বিহু থাকে মাঘ বিহু বহাগ বিহু কাতি বিহু কাতি বিহুত আমি চাকি জ্বলাওঁ তুলসীৰ আগত আৰু মাঘ বিহুত আমি মেজি জ্বলাওঁ বহাগ বিহুত আমি কাপোৰ কিনো নতুন নতুন বিহু ফাংশ্যন হয় বহুত কিবা কিবি নীতি নিয়ম আমাৰ অসমত আছে